হেল্ল' ট্ৰেভেল এজেঞ্চী নেটৱৰ্ক ট্ৰেভেল এজেঞ্চী হয়নে হয় আপোনালোকক আগতেই কৈ থোৱা হৈছিলে যে আপোনালোকক সময়মতে গাড়ীখন পোৱাবলে মোৰ সাতটা বজাত ৰাতিপুৱা সাতটা বজাত ট্ৰেইন আছিলে আৰু আপোনালোকে এতিয়া কেইটা বজাত পাইছেহি কিয় ইমান পলম কৰিলে কওঁকচোন পলম কৰিবলৈ আপোনালোকক আগতেই কোৱা হৈছিলে কালি আগদিনাই আপোনালোকক কোৱা হৈছিলে আপোনালোক দৰকাৰ নাছিলে নহয় এনেকে পলম কৰিবলে এতিয়া মই কেনেকে যাম কওঁকচোন আপোনালোকে অলপ মানুহৰ বস্তুটো ট্ৰেইনৰ মিচ হৈ গ'লেইটো মিচ হৈ যায় বুজি নাপায় কিয় আপোনালোকে এতিয়া ৰিফাণ্ড ঘূৰাই দিব নে নিদিয়ে আৰু ৰিফাণ্ড ঘূৰাই দিয়াৰ লগতে মোক যোৱাৰ ব্যৱস্থা কৰি দিয়ক এইটো মানুহৰ লগত আপোনালোকে কিয় খেল খেলে পইচা আগতিয়াকে লৈ লয় আৰু এনেকে খেল খেলাৰ আপোনালোকৰ অধিকাৰ ক'ত পালে এইমাত্ৰ আপোনালোকে কিবা এটা ব্যৱস্থা কৰক নহ'লে ৰিফাণ্ড কৰক মোৰ বহুত সময়ো লচ কৰিলে আপোনালোকে মানুহৰ লগত এনেকে খেলা নেখেলিব আজিৰপৰা বুজি পাইছেনে নাই পোৱা কি কৈছোঁ